নমস্কাৰ মোৰ নাম অকণ ডেকা আপোনালোকক কৌশলৰ যোগেদি মই প্ৰশ্ন উত্তৰ দিম বুলি ভাবিছোঁ কিমান দূৰ সঁচা কিমান দূৰ মিছা কিমান দূৰ মই দীঘলীয়াকৈ ক'ব পাৰো মই সেইটো ক'ব নোৱাৰোঁ তথাপি মই আৰম্ভ কৰিব ওলাইছোঁ মই সৰু সুৰাৰাকৈ এজনী এই ঘৰৰ শিপিনী মই নিজৰ শাল আছে নিজৰ সূতা আনি দোকানৰ পৰা সূতা আনি মই কাপোৰ কাপোৰ বওঁ তাৰ ওপৰি মই বেলেগে ধৰক বব দিলেও মই তেওঁলোকে যদিও সূতান এটা আনি দিয়ে মই ধুনীয়াকৈ কাপোৰখিনি বৈ দিওঁ কাপোৰ বৈ দিয়াৰ ফলত মই তেওঁলোকৰ পৰা কিবা এটা লওঁ দিন হাজিৰা নাইবা তেওঁ এ এখন কাপোৰত কিমান ল'ব লাগে সেইটো অনুযায়ী মই কাপোৰ দামটো লওঁ আৰু কিছুমান মানুহে কয় যে হেৰি বাইদেউ মই পইচা দিব নোৱাৰোঁ আপুনি মোৰ দছখন কাপোৰ বা গামোচা লগাবা দিলোঁ দছখন গামোচা ভিতৰত মই আপোনা পাঁচখন দিম মই পাঁচখন ল'ম বুলি তেওঁলোকে কয় তেতিয়াহ'লে মই সেইটো সেইটোৱে কৰোঁ তেতিয়াহ'লে আমি ধৰক এই যিটো কথা নেকি আধি বুলি কয় আধা আধি তাৰমানে দহখনৰ পাঁচখন তেনেকৈ হেৰি কৰোঁ আৰু আৰু কিছুমানে কয় যে বাইদেউ একোখন মেখেলা মই দহখন মেখেলা বনাব দিম আপুনি বনাই দিয়কচোন আপোনাক কিমান টকা লাগিব একোখনত তেতিয়াহ'লে আমি এখন মেখেলা বওঁতে আমাৰ কিমান কিমান সময় লাগে বা কিমান দিন লাগে কাৰণ আমি হৈছো গাঁৱৰ মানুহ আমিতো অনবৰতে যদি আমি কাপোৰকে বুই থাকোঁ সেইটো ধ নহয় আমি কাম বন কৰি আজৰি হৈ যিখিনি সময় আমি কাম কৰি আজৰি হোৱা সময় কাপোৰ বওঁ সেইখিনি কৰোঁতে আমাৰ অলপ কিছু এখন মেখেলা বওঁতে নাইবা এখন চাদৰ বওঁতে আমাৰ কিছু সময় লাগে হয়তো যিবিলাকে নেকি অকল কামতে ব্যস্ত বা কাপোৰকে বুই থাকে তেওঁলোকে দিনত একদিনত তেওঁলোকে এখন চাদৰ আধা ওলাব পাৰে দুদিন মুঠতে তেওঁলোকে দুদিনত এখন চাদৰ ওলাব পাৰে বা এখন মেখেলা ওলাব পাৰে আৰু যদি সেয়ে সেই চাদৰখনত বা মেখেলাখনত ফুল বাচা বা ডিজাইন কৰা হয় তেতিয়াহ'লে আমাৰ ডিজাইন কৰোঁতে আমাৰ সময় লাগে কাৰণ আমি ধৰক এতিয়া আমাৰ অলপ বয়সো হৈছে বয়স অনুযায়ী আমি ধৰক কামটো বৰ খৰধৰ কৰিব নোৱাৰোঁ চকুৰো প্ৰব্লেম আছে সেয়েহে আমাৰ এখন চাদৰ বনাওঁতে আমাৰ বনাওঁতে আমাৰ দুদিন লাগিব সেই ডিজাইন কৰোঁতে ই ইটোৰ মাথা এদিন লাগিব সিটোৰ মাথা এদিন লাগিব তেনেকুৱা ধৰক মোটামুটি আমাৰ মানে হেৰি হ' আৰু ধৰক চাৰিদিন বা পাঁচদিন লাগে আৰু তেনেকুৱা এখন এখন কাপোৰ বা এযোৰা মেখেলা চাদৰ বওঁতে আমাৰ পাঁচদিনমান লাগে তাৰ ওপৰি আমি সেই মেখেলাখিনি আমাৰ যিহেতু এটা সৰু সুৰা এটা মেচিন আছে সেই মেচিনেৰে আমি আমি আৰু নিজৰ কাপোৰখিনি বেলেগৰো ধৰক তেনেকৈ আমি হেৰি চিলাইছিলোঁ মেখেলা চাদৰ বিশেষকৈ ধৰক এতিয়া অলপ চকুৰ প্ৰব্লেম হৈ আছে এতিয়া ভাল কাপোৰবিলাক পাটৰ মুগাৰ কাপোৰবিলাক আমি চিলাব নোৱাৰোঁ কাৰণ আমি এই সূতাৰ মাৰছাৰাইজ কটন এই কাপোৰখিনি আমি চিলাই দিওঁ আৰু বলাছ চলাছ বাৰু মই আগতে ছোৱালী অৱস্থাত মই বলাছ চিলাব পাৰিছিলোঁ এতিয়া মই চকুৰ প্ৰব্লেমৰ কাৰণে বলাছ চিলাব নোৱাৰোঁ এতিয়া সদ্যহাতে মই সূতাৰ মেখেলা চাদৰখিনি মেখেলাকেইখন বন চিলাব পাৰোঁ বা এই পুতি পুতি লগাবাৰ চাদৰকেইখন তেনেকৈ মই কাম কৰি আছো বৰ্তমান আৰু এতিয়া কেতিয়াবা নোৱাৰিলে হয়তো ওচৰৰ মানুহ ঘৰতে ওচৰতে এঘৰ মানুহৰ তেনেকৈ মেচিন চিচিন আছে তেওঁলোকৰ ঘৰতে মই বা মোৰ এইটো মই আজি সময় নাই মই বা চিলাব নোৱাৰিম তুমিয়ে হেৰি কৰি দিয়াচোন তুমিয়ে হেৰি কৰি দিয়াচোন চিলাই দিয়া বুলি মই তেওঁলোকক চিলাব দিওঁ আৰু চিলাব দিওঁ দিয়ে আৰু তেওঁলোককো ধৰ তেওঁলোকৰ পাৰিশ্ৰমী হিচাপে যিটো নেকি তেওঁলোকে এটা ব্লাউজত বা এটা পোলাছত যদি আঢ়ৈশ হয় তেওঁলোকৰ বা ঘৰৰ মানুহ বুলি বা মই বা অনুৰোধ কৰিছোঁ ঠিক তেনেদৰে তেওঁলোকক আঢ়ৈশ বিনিময়ত আমি হয়তো দুশ দিব পাৰোঁ আৰু সেই মেখেলা চাদৰযোৰ যেতিয়া আমি চিলাব লৈ যাওঁ হয়তো আমি চিলালেও আমি চিলালেও আমি জ যোৰা আঢ়ৈশকৈ চিলাওঁ বা তিনিশকৈ কিছুমান কাপোৰৰ কাপোৰ অনুযায়ী তিনিশ তিনিশকৈ ল'ব লাগে আমি এতিয়া বিশেষকৈ সূতাৰ সূতাৰ মেখেলা চাদৰ চিলালে আমি সূতাৰ মেখেলা চাদৰ চিলালে আমি হেৰি কৰি চিলাওঁ এই এশ টকা যোৰাকৈ চিলাওঁ তাৰপিছত তেনেকৈ হেৰি কৰি আছোঁ আৰু আমাৰ অটো আটাইতকৈ ভাল লগা মোৰ কাপোৰ হৈছে মা চাজ মাহ চাজ কাপোৰ মাছ চাছ কাপোৰ হেৰি পিন্ধি ভাল লাগে আৰু তেওঁলোকৰ মাছ চাছ কাপোৰ একযোৰ কাপোৰ মাছৰাযৰ কাপোৰ যেতিয়া নেকি মই ধৰক বুই বুই কিনি মিনি হেৰি কৰোঁতে মই বুওঁতে বা সপ্তাহমান লাগিব তাৰপিছত আৰু চিলাওঁতে চিলাওঁতে বাৰু হেৰি হেৰি আৰু চাইড পটীয়ে লগোৱাটো চাইড পটী লগালে হয় যিবিলাকে দিনটোৰ মানে কামকে তেওঁলোকে ঘৰৰ কাম বন এৰি পেলাই সেই চিলাই কামকে কৰে তেতিয়া সেইটো তেওঁলোকে এদিনতে কৰিব পাৰে আমি হয় এতিয়া কাম বন কৰি ব ঘৰুৱা কাম কাজ কৰি পেলাই আমি দুদিনত এযোৰ মেখেলা চাদৰ চাদৰ চিলাই লওঁ তেনেকৈ আমি বৰ্তমান কাম কৰি আছোঁ আকৌ কেতিয়াবা আৰু সেই কেতিয়াবা আৰু বলাছটোৰো প্ৰব্লেম হয় বলাছটো আকৌ কেতিয়াবা কিবা কিবা এটা কাটিব জানে কিবা এটা কাটিব নাজান ঠিক তেনেদৰে মানে হেৰি কৰি থাকোঁ আৰু চিলাই চিলাই থাকোঁ সঁচাকৈ কাপোৰ কানি চিলাই বা কাপোৰ কানি চিলাই সঁচাকৈ আমাৰ ভালে লাগে বিশেষকৈ যিখিনি পাৰোঁ সেইখিনি কৰিব পাৰিলে ভাল লাগে জ যিখিনি নোৱাৰোঁ টানখিনি আমাৰ মানে অলপ মানে নিজে অস্বস্তিবোধ কৰোঁ মোৰ চকুৰ প্ৰব্লেমো হোৱাৰ কাৰণে মই এইটো নোৱাৰো নকি তেনেকুৱা এটা তেনেকুৱা এটা অনুভৱ হয় আৰু বিশেষকৈ আমাৰ কিনা কাপোৰতকৈ বোৱা বোৱা কাপোৰখিনি আম বেছি লাভজনক কাৰণ বোৱা কাপোৰ পিন্ধি মানুহে চবে ভাল পায় চবে আৰা চবে আৰাম আৰাম পায় তে তেওঁলোকে আৰু তেওঁলোকে নহয় ম মই যেনিবা বোৱা কাপোৰ বিশেষকৈ যিমান ধুলিও মানে বোৱা বোৱা কাপোৰযোৰ মানে বেয়া নহয় আৰু যিমান ধুলেও আপুনি পিন্ধি থাকিব পাৰে কাৰণ কিনা কাপোৰযোৰ হ'লে আপুনি এবাৰ ধুলে কাপোৰযোৰ নষ্ট হৈ যায় নষ্ট হৈ যায় সেইকাৰণে কিনা কাপোৰযোৰৰ কাৰণে তাৰমানে অলপ পিন্ধি ভাল লাগে ভা পাতল কিন্তু হ'লেও মানে হেৰি হৈ নহয় এবাৰ ধোৱা পিছ তেনেকৈ এবাৰ ধোৱাৰ পিছত তেনেকৈ হেৰি কৰিব লাগে এবাৰ ধোৱাৰ পিছত তেনেকৈ তাৰমানে মাৰ চাৰ দিব লাগে সেইটো কাৰণে আমাৰ বিশষকৈ আমাৰ এতিয়া এতিয়া আমাৰ এই ধোৱাৰ পিছত মাৰ চাৰ দিব লাগে সেইটো কাৰণে আমি কিনা কাপোৰ প্ৰায় হেৰি কৰোঁ নকৰোঁ আমি ধৰক বিয়া বাৰী হ'লে আমি পাত মুগা কাপোৰ পিন্ধো সেইটো ঠিক কিন্তু এনে আমি যিটো নেকি আমি ওচৰে পাঁজৰে ওচৰে নাম কীৰ্তনে য'ত য'ত যাওঁ পাৰালৈকে আমি বোৱা কাপোৰে ইউজ কৰোঁ বোৱা কাপোৰে ইউজ কৰোঁ বোৱা কাপোৰে ইউজ কৰোঁ দে তাৰছত সেই সেই পিন্ধে আমাৰ ভাল লাগে সেই কা সেই কৰিয়ে আমাৰ ভাল লাগে আৰু আৰু এটা কি কথা জান আৰু এটা কি তাৰমানে যিটো যিটো কাপোৰ পিন্ধিলে ভাল লাগে সেইটোকে সঁচাকৈ চবে ভাল পিন্ধি থাকা হয় আৰু সেইটো পিন্ধি থকা হয় আৰু এতিয়া এতিয়া আমাৰ আ ফাগুণ মাহ এইটো আমাৰ ফাগুণ মাহ অসমীয়া মানুহতো এতিয়া ফাগুণ মাহ ফাগুণ মাহ বুলি ক'লে আমাৰ এতিয়া বিহুৱান বোৱা আৰু পিন্ধা গামোচা বোৱা মেখেলা চাদৰ চবেই এযোৰ এযোৰ এযোৰকৈ নতুন কাপোৰ পিন্ধা চবৰে এটা মানে হেঁপাহ যিহেতুকে আৰু ৰঙালী বিহু ৰঙালী বিহুৰ কাৰণে গছে পাতে গছৰ পাতে চবে কোমল পাত ওলোৱা কাৰণে আমাৰ মানুহবিলাকৰ চবৰে নতুন ড্ৰেছ ল'বলৈ মন যায় সেয়েহে আমি কিনিব নোৱাৰিলে আমি দুখীয়া ঘৰৰ মানুহ কিনিব নোৱাৰিলে আমি ক'ৰবাৰ পৰা এপইচা যোগাৰ কৰি হ'লেও আমি তাৰমানে অকণমান সূতা আনি অন্তত এযোৰা মেখেলা চাদৰ বা দুযোৰা মেখেলা চাদৰ কাৰণে কিবা কৰি হ'লেও আমি সঞ্চয়ৰ পৰা বা কিবা নিজৰ পকেটত পইচা নাই সঞ্চয়ৰ পৰা কিবা অলপ পইচা হ'লেও বা কাৰোবাক কৈ পেলাইও বা আপোনালোকে আপুনি যদি কাপোৰ বোৱা দিয়ে মোৰ এযোৰ আপোনাৰ এযোৰ বুলি কয় তেওঁলোকৰ আধিয়া কৰি পেলাই আমি কাপোৰ বনাওঁ চবৰে বহাগ বিহু বুলি ক'লে কাপোৰ নতুন কাপোৰ এযোৰ পিন্ধিবলৈ মন যায় যিহেতু ল'ৰা ছোৱালীকটো কিনা কাপোৰেই দিয়া হয় বাৰু কিনা কাপোৰ সিহঁতে সৰু সৰু ল'ৰাবিলাকে পেণ্ট চাৰ্ট আৰু সৰুবিলাকৰ ফ্ৰক দিয়া হয় আৰু তাৰপিছত বিশেষকৈ আমি তিৰোতাখিনিয়ে তিৰোতাখিনিয়েতো আমাক মেখেলা চাদৰৰে প্ৰয়োজন সেইকাৰণে আমি যিকোনো প্ৰৰকাৰে হ'লেও আমি তাৰমানে বোৱা চীট এযোৰ ল'বলৈ মানে চব আমি আগ্ৰহ কৰোৱেই তাৰমানে এযোৰ লোৱা হয়েই এই সূতাৰেই হওক নাইবা মাছাজে হওক না বেলেগ কিবা পাত বোৱাই হওক কিবা কৰি মানে এযোৰ মানে লোৱা হয় আৰু আৰু ঠিক তেনেদৰে মোৰ কাৰণে বাৰু মহিলাৰ কাৰণে মই মেখেলা চাদৰযোৰে ল'লোঁ আৰু যদি ছোৱালীজনীও যদি কয় মা ছোৱালী থাকিলে যে মা মোকো এযোৰ দিয়াচোন তোমাৰ নিচিনা তেতিয়াহ'লে আকৌ খৰধৰকৈ তেনেকৈ আকৌ অকণমান কিবা কৰি মানে পইচাৰ যা যোগাৰ কৰি পেলাই তেনেকৈ আৰু কাপোৰ সূতা আনি আকৌ তাইৰ কাৰণেও দিব লগা হয় তাই কাৰণে এযোৰনো কাপোৰ কেনেকৈ ব বনাব আপুনি দুখন কাপোৰৰ কাৰণে ইমান সময় কষ্ট দিনটো বাতি কোৰোতে লাগে আৰু আপুনি চলাওঁতে লাগে একদিন তাৰ উপৰি আপুনি অকলে নোৱাৰে আমি ওচৰ মানুহে এজনীক মাতি পেলাই কৰিব লাগে তেওঁলোকেও আমাক মাতে আমিও তেওঁলোকক মাতো তেওঁলোকে সহায় কৰা কৰি কৰা কাৰণেহে কাপোৰখন চলাব পৰা যায় আৰু বাতি কাৰোতেও এজন লগ লাগে চলাওঁতেও লগ লাগে তেওঁলোকে আমাক মাতে আমিও তেওঁলোকক মাতো তেনেকৈ মানে কাপোৰ কাপোৰ মানে হেৰি কৰা হয় আৰু বু কৰা হয় কাপোৰ বন ল লগোৱা হয় তাৰপিছত আমি যেতিয়া নেকি আমি ব ব উঠাওঁ বুলি কয় আমি অসমীয়াত হেৰি সূতা শালৰ কাপোৰত ব উঠোৱা বুলি কয় বটো উঠাওঁতেও আমাৰ সময় লাগে কাৰণ ওপৰত দুই বাতি তলত দুই বাতি চাৰি বাতি ব কাৰণ চাৰি বাতি ব আমাৰ উঠাওঁতে আমাৰ চাৰিদিন লাগে সেনেকৈ সময় লাগে তথাপিও যিমান সময় লাগিলও আমি সময়টো হেৰি কৰি হ'লেও আমি এযোৰ কাপোৰ আৰু ছোৱালীজনীৰ কাৰণে চিন্তা কৰিব লাগে তাৰপিছত ছোৱালীজনীৰ কাৰণে আকৌ সেই আপোনালোকেতো জানেহে এতিয়া কাৰণ মোৰটো বাৰু কাৰা পাৰা হ'ল বা চি বচা হ'ল কাৰণ ছোৱালীবিলাকৰ কাৰণেতো আমি অলপ ডিজাইন চিজাইন কৰি দিবই লাগিব কাৰণ সিহঁতৰ কাৰণে ডিজাইন দিব লাগিব আকৌ তাৰ ওপৰ উপৰি সিহঁতৰ লগৰ ৰং মিলাব লাগিব ৰংটো ৰংটো সিহঁতৰ ভাল লাগিছে নে নাই সিহঁতক সুধিব লাগিব তেনেকৈ কৰোঁতে মোৰ যোৰ যদি দহ দিনত হয় একযোৰ তাৰযোৰ তাৰযোৰ কিমান দিন লাগিব পোন্ধৰ দিনমান লাগিব পোন্ধৰ দিনমান লাগিব তেনেকুৱা ঠিক তেনেকৈ মাৰ জীয়েৰ হ'ল তাৰপাছতে মালিকৰ কাৰণেওতো চিন্তা কৰিব লাগে আৰু কাৰণ মায়েৰে মাক মাক আৰু জীয়কেহে পিন্ধিম কাৰণ ছোৱালীজনী নালাগ মালিকৰ কাৰণে নালাগে জানো বা ল'ৰাৰ কাৰণে নালাগে জানো বা নিজৰ মিতিৰ কুটুম আছে সেইবিলাকো আমাৰ অসমীয়া সমাজক আমাৰ বিহুৱান দিয়ে বিহুৱান বুলি কওঁতে ধৰক এতিয়া মাছ চাছ বিহুৱান বনাব লাগে মাছ চাছ বিহুৱান বনালে আৰু প্ৰত্যেকৰে প্ৰত্যেককে এখন দিলে ধৰক আপোনাৰ ঘৰত যদি ও চাৰিজন চাৰিজন পাঁচজন পাঁচজন মতা মানুহ আছে পাঁচজনৰ কাৰণে আপুনি চিন্তা কৰিব লাগে আৰু ভটিজাও যদি পাঁচজন ল'ৰা পাঁচজন দেওৰ কাৰণে পাঁচজন ভটিজা ল'ৰা আছে পাঁচজনৰ কাৰণে চিন্তা কৰিব লাগে তাৰ উপৰি যে নিজৰ নন্দৰ জোৱাই চোৱাই যদি আছে তেওঁলোকৰতো চিন্তা কৰিব লাগিল তেওঁলোকৰ কাপোৰৰ কথাৰো চিন্তা কৰে বিহুৱানৰ কথা চিন্তা কৰিব লাগিল তাৰপিছত আকৌ ভাগিনীবিলাকে ভাগিনীবিলাকে আৰু ভাগিনীবিলাকে ভাগিনীবিলাকৰ কাৰণেও তেওঁলোকৰ কাৰণে যদি তেওঁলোকে আপত্তি কৰে বা আমাকো দিয়কচোন মামী একযোৰ তেতিয়াহ'লে তেওঁলোকৰ লোকলৈ আমি দিব লাগিব দিব লাগে মেখেলা চাদৰ আকৌ আকৌ হেৰি কৰিব লগাব লাগিব লগে আকৌ তেওঁলোকক দিব লাগিব কাৰণ কাৰণ এইটো যুগ হৈছে মই যদি দিব পাৰোঁ তেতিয়াহে মোক দিব আৰু যদি দিব নোৱাৰোঁ তেতিয়াহ'লেতো নাই আজি হ'ল দিয়া আৰু খোৱাৰ যুগ নহয় জানো দিয়া আৰু খোৱাৰ যুগ তাৰপিছত আৰু এই গামোচা গামোচা যদি আমি সঁচাকৈ মাছ সঁচাকৈ যদি আমি মাছচাজৰ গামোচা গামোচা এক কেজি মাছচাজত আমি বাৰশমান গামোচা দিব পাৰোঁ দিগে বানিয়ে আমাৰ সৰু হ'লে দহখন সৰু হ'লে দহখন সৰু হ'লে দহ সৰু হ'লে দছখন আৰু ডাঙৰ হ'লে কিন্তু আঠখনেই হ'ব তেনেকুৱা আমি সেই গমোচা বনাব লাগ বনালে আকৌ সেই গামো গামোচা কেইখন বনাই বিহুৱান বুলি আমাৰ যিকেইজনীক দিব লগা আছে যিকেইটাই দিব লগা আছে নি নিজৰ ভতিজা ল'ৰা আৰু কোনোবা এখেতৰ বন্ধুৰ এইবিলাকক দিলে বেছি বেছি প্ৰয়োজন হয় তাৰপিছত তেনেকৈ আৰু কিছুমানে আমি গামোচা দিয়া আমাৰ সন্মানটো লাভ কৰোঁ আকৌ আন কিছুমান আছে যে এনেকুৱা যেনে মাছৰাজৰ গামোচা নিদি পেলাই তেওঁলোকক বা কমটি দামৰ সূতাটো সূতা আমি আচলতে সেইটো সূতা যিটো নেকি এটা ধৰক তাৰ ম মাটি সূতা বুলি কয় দেই মাটি সূতা আমি কিন্তু আৱা সূতা বুলি আৱা সূতাটো যিটো আমি গামোচা বনাওঁ সেইটো আমি পিন্ধা গামোচা বনাওঁ পিন্ধা গামোচা বনালে আৰু সেইটোক কিছুমান মানুহক তাৰমানে সেইটো সেইটো সূতা দিগ কৰি বগা চাকা সূতাটো বৈ বৈ দিয়া হয় ব বোৱাৰ পিছত আৰু কিছুমানক যিটো নেকি নিজৰ মানুহতকৈ আপোন নহয় তেওঁলোকক আমি তাৰমানে এই তেনেকুৱা সূতাৰে সূতাৰে কৰাই সূতাটো দি দি বগা চাফাই সূতা চাফা সূতাটো বৈ দি কিছুমানে আমি তেনেকৈ দিওঁ ধৰ অঙহি বঙহী এনে সেই ধৰ ত যেনেবা এখেতৰ বন্ধক বন্ধুৱক আহিল বন্ধুৱাকক আহোঁতে ধৰ আমি গামোচাখনে দিলোঁ আকৌ তেখেতৰ লগত যদি আন কোনোবা ধৰক তেখেতৰ লগত যদি আৰু দুজন আহিছে তেতিয়াহ'লে আমি কি কৰো সেই সেই সূতা কৰা সূতা দি মাছ বগা সূতা যিটো বনাই দিলে সেই গামোচাখিনি তেওঁলোকক দিওঁ সেনেকে আমাৰ সন্মানটো সন্মানটো বচাওঁ আৰু সন্মানটো বচাওঁ কাৰণ আজি আজিকালি যিহে জুই চাই দাম সূতাৰ দাম আমিতো প্ৰত্যেককেতো মাছচাৰ্জ গামোচা দিব নোৱাৰোঁ আমি দিবওঁ গামোচা দিব নোৱাৰোঁ এই কৰাই সূতা চাফা সূতা বুই হ'লৈও আমি কিছুমান সন্মান লাভ কৰোঁ সন্মানটো বচাব লগা হৈছে আৰু এইকাৰণে আমি নিজে বুব পৰাৰ কাৰণে আমাৰ এইটোৱেই ভাল হৈছে যে আমি ধৰক এখন গামোচা কিনিব গ'লে আপোনাৰ এখন মাছৰচৰ গামোচা কিনিব গ'লে দুইশ টকা এটা দুইশ টকাত যদি মই ঘৰতে বওঁ তেতিয়াহ'লেতো মোৰ দুইশ টকা দিব নালাগে অন্তত সূতাখিনিয়ে সূতাখিনি টকাটো খৰচ হ'ব সেয়েহে আমি কম দামত যিমান পাৰোঁ সূতাটো আনি যিটো সূতা বনাই সেইখিনি নিজৰ মানুহখিনিক দিওঁ আৰু যিখিনি কৰাই সূতা আনি আমি সৰু সৰু গামোচা লগাও সেইখিনি ধৰক আপোন আপোন নহয় যেনিবা অলপ সম্পৰ্কে তেওঁলোকক দিওঁ সেইটো কাৰণে আমি নিজে বুব বিশেষকৈ আমি নিজে বুব পৰা কাৰণেহে আমি সেইখিনি কিছু ৰেহাই পাইছোঁ ৰেহাই পাইছোঁ ধৰক মেখেলা চাদৰ ক্ষেত্ৰতো আমি ৰেহাই পাইছোঁ আনকি তাৰপিছতে আৰু কাপোৰ গামোচাখিনিটো ৰেহাই পাইছোঁ আৰু গামোচাখিনিটো ৰেহাই পাইছোঁ আৰু এই সৰু গামোচাখনটো ৰেহাই পাইছোঁ তেনেকুৱা এটা নিজে নিজে জনা কাৰণে সেইটো ৰেহাই পাইছোঁ আৰু তাৰপিছতে আৰু ধৰক ডাঙৰ সূতা ডাঙৰ ডাঙৰ গামোচা পিন্ধা গামোচা আমাৰ ধৰক অসমীয়াসকলে কয় পিন্ধা গামোচা বুলি আমাৰ আমাৰ সমাজত পিন্ধা গামোচা হ'লে আমাৰ ডাঙৰ কাৰণ আঠুতল হ'ব লাগে আঠুতল হ'ব লাগে আৰু সেই গামোচা যদি আপুনি হেৰি কৰে এখন গামোচা কিনি কিনিব গ'লে যদি সূতাৰ আমি সূতৰ গামোচা কিনিব যাওঁ আমাৰ দুশ টকা লাগে আমি যদি আমি যদি হেৰি দুশ টকা দুশ টকাকৈ নিদি আমি যদি এক কেজি সূতা আনিব পাৰোঁ এক কেজি সূতাত মিনিমাম কিমান দাম হ'ব কিমান দাম আছিলে মিনিমাম এই সূতাটো পাঁচশ পাঁচশ টকা পাঁচশ পাঁচশ টকা পাঁচশ টকা সূতা আনি আমি ধৰক যদি আঠখন গামোচা বনাব পাৰোঁ পাঁচশ টকা তাৰপিছতে সূতাটোৱে লাগিব পাঁচশ টকা আৰু আপোনাৰ আচুটোৱে আচুটোৱে লাগিব আপানাৰ ডেৰশমান টকা লাগিব ডেৰশমান টকা সূতা আচু সূতাটো লাগিব সেনেকে পাঁচশ টকা আৰু ডেৰশ ডেৰশ টকা এই সূতাটো আমি যদি আমি ঘৰতে যদি আমি দহখন আঠখন এক কেজি ত আঠখন হয় চ'ৰি মোৰ ভুল হৈছে এক কেজি ত আঠখনে গামোচা হ'লে পিন্ধা গামোচা হ'লে যদি আঠখন গামোচা আমি বনাওঁ আঠখন গামোচা যদি আমি বনাওঁ নহয় তাৰপিছত এক এক কেজি সূতাত আৰু ডেৰ পোৱামান আচৰ সূতাটো লাগিব আচৰ সূতাটো লাগিলে তাৰপিছত আমাৰ মিনিমাম আমাৰ ছয় স ছয়শ চাৰে সাতশমান টকা খৰচ চাৰে সাতশ আঠশ আঠশমান টকা খৰচ হ'ব আঠশমান খৰচ হ'লে আমাৰ আঠখন গামোচা হ'ব আঠখন গামোচা হ'ব আঠখন গামোচা হ'লে আমাৰ সময়তো আমাৰ সেইটো সম সময় লাগে আঠখন গামোচা বনাওঁতে আমাৰোতো সময় আছে আমাৰোতো সময় লাগে আঠখন গামোচা বিশেষকৈ এয়া কাম বন কৰি আমি দিনত এখন দুই দিনত এখন ওলাব পাৰিলে মই বাৰু যিবিলাক নেকি তেওঁলোকৰ আৰু তেওঁলোকে দিন হাজিৰা কৰি থাকে সেইটো কথা ক'বলৈ যোৱা নাই আৰু ধৰক এতিয়া আমি কাম বন কৰি আমি এখন গামোচা পিন্ধা গামোচাৰ এখন গামোচা বনাওঁতে আমাৰ দুদিন লাগিব দুদিন লাগে তেতিয়া আঠখন গামোচা আমাৰ কিমান লাগিব ষোল্ল দিন লাগিব আঠখন গামোচা ষোল্ল দিন বাৰু কিবা ঘৰত উৎসৱ পৰ্বত থাকিলে বা ক'বাত নাম কীৰ্তন থাকিলে যাবই লাগিব তেনেকৈ ধৰক এতিয়া আঠখন গামোচাত যেনিবা ষোল্ল দিন হয় ষোল্ল দিনৰ ঠাইত বা এমাহে ধৰিলোঁ কেতিয়াবা ঘৰতো অসুবিধা হয় ঘৰতো কেতিয়াবা তেনেকেও শালখন ক্ষতি হয় কেতিয়াবা কোনোবাই মাতিলে তাতোও যাব লাগিল তাতেও গ'লোঁ কেতিয়া নামঘৰতে নাম থাকিল তাতেও গ'লোঁ তেনেকৈ মানে আমাৰ মাজে মাজে ক্ষতি হৈ আঠখন গামোচা বনাওঁতে আমাৰ এমাহ লাগিব আৰু এমাহ এমাহ লাগিব কিন্তু টকাটো আমাৰ বেছি নালাগে কিন্তু সেই আঠখন গামোচা আঠখন গামোচা আমি দুশ টকাকৈ আমি ষোল্লশ টকা পাওঁ ষোল্লশ টকা পাই যদি আমি আঠশ টকা আঠশ টকা আঠশ টকা সূতা আনি যে আমি ষোল্ল ষোল্লশ টকাত যদি হেৰি গামোচাখন ষোল্লশ টকা পাওঁ কিন্তু ষোল্লশ টকা নাপাই পেলাই কিছুমান মানুহক আমি এনেকুৱা কৰিব লাগে গামোচাখন বেচোঁ কিছুমান মানুহ আকৌ হেৰি ধৰক আমাৰ ওচৰৰে এই এইবাৰ মই বিহুৱান বনোৱা নাই দিয়া হেৰি বৌ তোমাৰ যদি বিহুৱান বনাইছে বা পিন্ধা গামোচা বনাইছে মোকো এখন দিয়াচোন তেনেকেও আমি সহায় কৰোঁ তাৰছত আৰু এতিয়া এই আঠখন গামোচা আঠখন গামোচা আমি বেলেগকো দৰকাৰ যদি কোনোবাই যদি ধৰক বোৱা নাই আৰু কাপোৰ বোৱা নাই বিহু কাপোৰ বোৱা নাই নুব বনোৱা নাই নোবোৱা কাৰণে ধৰক মোকে সুধিলে বৌ এখন মোক গামোচা দিয়াচোন তেওঁলোকেও আমি তেতিয়া সাল সলনি কৰোঁ আৰু কেতিয়াবা তেওঁলোকে পইচা দিয়ে কেতিয়াবা আ মই গামোচা সলনি গামোচা দিম দিয়ক তেনেকেও হয় সেইটোতো আমি ৰাজি আছোঁ আৰু যদি আমি বো বিক্ৰী কৰোঁ তেতিয়াহ'লে আমি দুইশ টকা পাওঁৱেই কিন্তু আমাৰ এতিয়া তেনেকৈ এখন দুখন আমি আমাৰ অভাৱ অভাৱীয়া মানুহ আমি এখন দুখন আমি বিক্ৰী কৰোঁ সেই সেই পইচাই দি আমি কেতিয়াবা তাৰি তৰকাৰী আনো বা সেই ধৰ আলহী আহিলে হঠাৎ তেওঁলোকক চাহ পানী দিবৰ কাৰণে বা কিবা নাস্তা নাছিলে বা গাখীৰে নাছিলে পটককৈ দোকানৰ পৰা আনি পেলাই তেওঁলোকক আমি তেনেকৈ দিলোঁ খোৱালোঁ খুৱালোঁ খোৱাই পেলাই তেওঁলোকে আমি তাৰমানে তেনেকৈ আমি শিপিনী হৈ কাপোৰ বৈ বৈ সেইটোৱে আমাৰ লাভজনক হৈছে বিশেষকৈ আমি বেছিকৈ বিক্ৰী কৰিব নোৱাৰিলেও দুই এখন বিক্ৰী কৰি যিটো পাওঁ আমি সেইখিনিকে আমি নিজৰ যিটো মানে খোৱা লোৱাৰ প্ৰয়োজনো হয় প্ৰয়োজনো হয় বা আলহী আহিলে হঠাৎ খৰচ কৰিব লগা হয় তেনেকৈ খৰচ কৰোঁ আৰু কিছুমান আকৌ ঘৰতে সাঁচি থোৱা আকৌ সাঁচি থোৱা বস্তুটোতো লাগেই নহয় আজিকালি জানেই দেখোন এই আজিকালি ছোৱালী থাকিলেতো ক'বই নালাগে এই আজি বোলে ল'ৰাই আহিছে গামোচা ইমান দিব লাগে কালি বোলে ছোৱালী চাব আহিছে গামোচা ইমান দিব ল আজিকালি দিনটোৱে বেলেগ আপোনাৰ ছোৱালী পচন্দ কৰক নকৰক ল'ৰা পচন্দ কৰক নকৰক মানুহে আহাৰ লগতে আমি সেই মানটো দিবই লাগিব কাৰণ সেইটো কাৰণে আমাৰ বিশেষকৈ আমি গামোচা বেছিকৈ বনাওঁ সৰু গামোচাটো আমি বেছিকৈ বনাওঁ আৰু ডাঙৰ গামোচাটো আমি কমকৈ বনাওঁ ডাঙৰ গামোচাটো এইকাৰণে কমকৈ বনোৱা হয় কাৰণ নিজৰ নিজৰ মানুহজনৰ কাৰণে নিজৰ মানুহজনৰ কাৰণে পিন্ধা পিন্ধা উৰাৰ কাৰণেও ব্যৱহাৰ কৰা হয় তাৰপিছতে আকৌ মই ক'লোনে সাল সলনি কৰা হয় কিছুমান এখন দুখন বিক্ৰী কৰোঁ তেনেকৈ চলি থকা হয় আৰু এটা এতিয়া হৈছে যে এতিয়া পিন্ধা গামোচাৰ ওপৰত মেখেলা চাদৰ ওপৰত বাৰু ক'লোঁ সৰু গামোচাৰ ওপৰত ক'লো ডাঙৰ গামোচাৰ ওপৰত ক'লোঁ তাৰপিছত এতিয়া কে কেতিয়াবা গতিকে এনেকুৱা হয় যেন এই কাপোৰো কাপোৰ কিছুমান বুই থাকোঁতে আগতে আমি কি কৰিছিলো এই আমি ছোৱালী থকা অৱস্থাতে আনকি আমি সেই হৰি সূতা সূতা আনে তেতিয়া দামত সূতা তেতিয়া আমি সৰু আাছিলো আৰু ক্লাছ নাইন টেন পঢ়ি থাকোঁতে যে সূতা আনি মাহঁতে আমাক সূতা আনি দিছিলে তাৰপিছত কাপোৰখন বাতিকাৰি দিলে দিয়াৰ পিছত আমি আঁঠুৱা পৰ্যন্তও পাখৰা পখৰিকৈ বগাৰ মাজত সেউজীয়া দি পাখৰা পাখৰিকৈ আঁঠুৱা পৰ্যন্ত আমি ঘৰত যিখিনি নেকি আমাৰ আঁঠুৱা দৰকাৰ সেইখিনি আমি আঁঠুৱাখিনি নিজে বুই লৈছিলোঁ কাৰণ এইবাৰ এইটো বছৰ যদি দুখন আঁঠুৱা বনালোঁ দুজনৰ কাৰণে আৰু সেইটো বছৰত আৰু কাৰোবাৰ আঁঠুৱা ছিঙিবই নহয় তেতিয়া আমি আঁঠুৱা বনাইছিলোঁ আঁঠুৱা বনাওঁতে এনেকৈ বনাইছিলো মানে আমি মানে কিনাৰ পইচাটো ৰাহি কৰি ৰাহি কৰি সেই সেই পইচাৰে সূতাটো কিনি পেলাই আমি আঁঠুৱা বনাইছিলোঁ আঁঠুৱা বনালে আকৌ কেনেকৈ বনাব লাগে সেই খাটি এৰি এৰি এটা খাটি এৰি এটা খাটি এই আমাৰ ৰাবিন্ধা বুলি কয় আৰু অসমীয়াত ৰাবিন্ধা বুলি কয় এটা খাটি এৰি আৰু আন তাত মানে সূতা ল'ব লাগিব আৰু সেইটো লৈ নেক্সট সূতা এনেকৈ মানে আমি এটা এটা সৰকাৰী এৰি এৰি আমি মানে ৰাবিন্ধাইছিলো আৰু তেনেকৈ আঁঠুৱা বনোৱা হয় আঁঠুৱা বনাইছিলো আনকি আমাৰ এনেই এনেই এনে সৰু অৱস্থাত আমাৰ এনে পানী নকৰোঁ নচলোৱা অৱস্থা আছিল কাৰণ দেউতাই খেতি কৰে তাৰপিছত আৰু দাদা ভাইটিহঁতটো সৰুৱে দাদাও সৰু সেই পঢ়ি থাকে মই আমিও পঢ়ি আছোঁ তাৰপিছত কি হৈছিলে জানেনে আনকি আমি পেটিকোট এতিয়া স্কুলতে ক্লাছ এইটত হ'লোঁ তেতিয়া আমি এইটতে মেখেলা চাদৰ পন্ধছিলোঁ এইটত হ'ল এতিয়া নাই পেটিকোট কি কৰোঁ এই মাহঁতে যে মেখেলা বনাইছিলে সূতা মাহঁতে মেখেলা বনাইছিলনে সূতা সেই সূতাৰে আমি তাৰমানে পেটিকোটো বনাইছিলোঁ পেটিকোট বনাই পেটিকোট বনাই তেতিয়াৰ সময়ত আকৌ আমাৰ মেচিনো নাছিল তেতিয়া আগৰ দিনতো সেইটো কথা ন আগৰ দিনত সেই মেচিন চেচিনৰ পৰা প্ৰত্যেক ঘৰতে যাৰ নেকি ধনী মানুহ সেইবিলাকৰহে মেচিন আছিলে এতিয়াহে প্ৰত্যেকৰ ঘৰে ঘৰে এতিয়াহে প্ৰত্যেকৰ ঘৰে ঘৰে মেচিন আছে এতিয়াহে প্ৰত্যেকৰ ঘৰে ঘৰে এতিয়াহে প্ৰত্যেকৰ ঘৰে ঘৰে মেচিন আছে আৰু আগতেতো মেচিন নাছিলে আমি হাতেৰে পেটিকোটবিলাক চিলাইছিলোঁ আনকি আমি স্কুলত যোৱা মেখেলা পৰা ইউনিফৰ্মবিলাক আমি নিজে হাতেদি চিলাই চিলাই পেটিকোট চিলাওঁ আৰু মেখেলাখনকো চিলাওঁ মেখেলাখন ক চিলাও চিলাইছিলে চিলাই চিলাই পিন্ধিছিলো আৰু এনেকে বহুত কষ্ট কৰি পঢ়িছিলো আৰু বহুত কষ্ট কৰি হ'লেও আমি ডাঙৰ চাকৰি এটা ল'ব নোৱাৰিলো ইমানতে মোৰ শেষ আৰু আৰু কি ক'ম আপোনালোকক হয়তো কিবা যদি ভুল যদি হৈছে আপোনালোকে মাফ কৰিব ধন্যবাদ